অ হেল্ল' হয় হয় অ হয় হয় হয় কৈছিলে কালি কৈছিলে তোমালোকৰ দেউতায়ে হয় হয় তোমাক কি মাছ মাছ লাগিব হয় হয় হয় পৰিমাণটো ক'বা কিমানকৈ লাগিছিলে

হয় হয় অঁ হয় হয় কাটি দিম কিন্তু দামটো কথা আগতীয়াকৈ পাতি ল'লে ভাল আছিলে এতিয়া তোমাৰ ৰৌটো পৰিব দুশ টকা কেজি পমফ্লেটটো পৰিব এশ আশী টকা কেজি আৰু বাহুটো অলপ ডাঙৰেই বাহুটো ছাইজ তোমাৰ দুই কেজিৰ ওপৰৰ হ'ব আৰু সেইটো তিনিশ টকা কেজিকৈ পৰিব হয় হয় হয় হয় কাটি দিম কিন্তু মোক পাৰ কেজি তোমাৰ দহ টকাকে বা লাগিব মোক পাৰ কেজি

অঁ ঠিক আছে কাম এটা কৰিব আমাক হয় হয় ঠিক আছে তুমি হেৰি মাছটো কাইলৈ ৰাতিপুৱাহে লাগিব নহয় জানো অঁ মাছটো কাইলৈ ৰাতিপুৱা লাগিব যদি মই কাইলৈ ৰাতিপুৱা কাটি পেলাই তুমি এড্ৰেছটো মোক এই হোৱাটচএপত ছেণ্ড কৰি দিবা মই মাছটো তোমাৰ ঘৰত দি থোৱাৰ ব্যৱস্থা কৰিম বাৰু ঠিক আছে হ'ব হ'ব